আমি আচলতে আমাৰ পৰিয়ালত মানে ফাষ্টফুডৰ ইমান ব্যৱহাৰ নহয় কাৰণ ফাষ্টফুডবিলাক খালে মানে ধৰক আজিকালি আজিকালি এইবিলাক গেছৰ প্ৰব্লেম পেটৰ পাইখানা এইবিলাক মানে বহুতো অসুবিধা আহে যদিহে কেতিয়াবা মানে খাবলৈ মন যায় আমাৰ সৰু সৰু বাচ্ছা দুটা আছে তেওঁলোকক আমি বাহিৰপৰা অৰ্ডাৰ কৰি আনি দিয়া হয় সেইকাৰণে আমি আমাৰ ডাঙৰখিনিয়েতো নিষ্পত্তিয়ে আমাৰ ফাষ্টফুডৰ ব্যৱহাৰ কৰাই নহয় আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ফাষ্ট ফুড কেতিয়াবা কাচিৎহে খুৱাওঁ আমি অনবৰতে খুৱাই নাথাকোঁ তেওঁলোকৰ আচলতে মুখৰ তৃপ্তিটোৰ কাৰণেহে খুৱাওঁ আমি তেওঁলোকৰ পুষ্টি লাভৰ কাৰণে আমি ফাষ্টফুডটো নোখুৱাওঁ তেওঁলোকক আমি সদায় মানে ঘৰুৱা শাক পাচলি লাই পালেং এইবিলাক ঘৰুৱা শাক পাচলিৰে ৰান্ধি তেওঁলোকক আমি পুষ্টিৰ বাবে সেইবিলাকহে দিওঁ আৰু তেওঁলোকৰ যদি অসুখ বিসুখ হয় আমাৰো অসুবিধা হৈ আহে আমি তেওঁলোকক সেইকাৰণে ফাষ্টফুডৰ কথা কেতিয়াও আমি উলিয়াবলেই ঘৰখনত নিবিচাৰোঁ তেওঁলোকৰ মঙ্গলেই আমাৰ মঙ্গল সেইটো কাৰণে আমি ফাষ্ট ফুড মানে খোৱাটো একেবাৰে অপ্ৰয়োজনীয় বুলিয়েই ভাবোঁ যদিও আমাৰ ল'ৰা ছোৱালীবিলাকে বিচাৰে তথাপিতো আমি তেওঁলোকক অন্য ধৰণৰে অন্য শাক পাচলিৰে বা লাই পালেঙেৰে নৰসিংহ মাছ আদি মানে নহৰু পিঁয়াজেৰে তেল মাৰি অন্যৰ মানে মা মচলা নিদিয়াকৈ তেওঁলোকক আমি খোৱাবলৈ বিচাৰোঁ আৰু তেওঁলোকে হয়তো তেনেকৈ খাওঁতে খাওঁতে ফাষ্টফুডৰ কথা পাহৰি পেলাগৈ সেইকাৰণে আমি ঘৰখনত ফাষ্টফুডৰ কথা কেতিয়াও আমি চিন্তা নকৰোঁ আৰু আমি নাখাওঁ তেওঁলোকক মানে ঘৰুৱাৰে যিমান পাৰোঁ আমি তেওঁলোকক ঘৰুৱা খাদ্যৰে খুৱাই যাবলেহে চেষ্টা কৰোঁ যদি আমি ঘৰুৱা খাদ্য তেওঁলোকক খুৱাই থাকোঁ তেতিয়া তেওঁলোকৰ স্বাস্থ্যটো ভালে থাকিব আৰু আমাৰো কোনো অপকাৰ নহয় মানে নহ'লে তেওঁলোকৰ লগত আমাৰো বহুত একেবাৰে কলজ জলপৰ হৈ যায় সেইকাৰণে আমি ফাষ্টফুডটো একেবাৰে বৰ্জনেই কৰোঁ যিটো লাই পালেং বা নৰসিংহ আদি কোমোৰা আদিবিলাকে আমি তেওঁলোকক ৰান্ধি বাঢ়ি খুৱাব পাৰোঁ সেইখিনিয়ে যদি তেওঁলোকক যিটো শক্তি দিব সেইটোৱে তেওঁলোকৰ যথেষ্ট বুলি ভাবোঁ সেইকাৰণে আমি কোনো মানে ফাষ্ট ফুড ব্যৱহাৰ কৰিবলৈ নিবিচাৰোঁ আমি তেওঁলোকৰ ভালৰ কাৰণে সদায়ে চিন্তা কৰোঁ আৰু তেওঁলোকক কেনেকৈ আমি ভাল ধৰণে ভাল খাদ্য খুৱাই ঘৰতে এই উপাৰ্জন কৰা খাদ্য খুৱাই তেওঁলোকক আমি ভাল ধৰণে ৰাখিব পাৰোঁ ঘৰখন কেনেকৈ ভাল ধৰণে চলি থাকে সেইটোৱে আমি বিচাৰোঁ